হেল্ল' অঁ মানে কি অঁ এতে নদীত বোলে মাছ অ'লেছি অঁ অঁ তাৰপিছত মাছ মাৰিব যাম দে আমি সকলোৱে অঁ যাম দে তাৰপিছত আৰু লগৰ কিটাকো ক'বি অঁ হ'ব দে তয়ো কাবাক কাবি কবি কি কি মানে মাছ ধৰা যোগাৰখিনি গোটাই ল'লে হ'ল আৰু জাখে ল'বি জাল ল'বি তাৰপিছত খালৈ ল'বি আকৌ মাছ পালে খালে লাগিব হয় নেকি এই চবকে ল'লে হ'ল আৰু অঁ তাকেইতো চবকে ল'লে হ'ল আমাৰ মাইকো ল'ম আমাৰ মাইকো ল'ম চবকে ল'লে হ'ল আৰু যদি কোনোবাই যায় আৰু লগ গিটাকো ক'ব ফোন কৰি কৰি অঁ তাৰপিছত তেনেকৈ চবে যাম দে কেইটামান বজাত যাবি আকৌ অঁ ভাতগিতা খাই ফেলে যাম আৰু অঁ তেনেকৈ ওলাবি চবে অঁ হ'ব দে ময়ো কম যোগাৰখিনিটো ঠিকে আছে চবে যোগাৰখিনি ল'বি অঁ ময়ো লৈছোঁ দে গোটেইখিনি আৰু সেহাঁতকো ল'ব ক'বি অঁ অঁ কেইটামান বজাত যোৱা খবৰটো কৰিবি অঁ অঁ হ'ব দে পিছে আৰু কোনোবা আছে যদি অঁ সেহাঁতক অলপ জোৰকৈ কবি অঁ অঁ হ'ব দে তেনেকুৱাকৈ যাম দে আমাৰ অঁ আমাৰ মাইকো লম দাদাকো ল'ম অঁ অঁ গা পা ধুই কিনে ভাত পানী খাই কিনে যাম আৰু অঁ যোৱা টাইমত আকৌ ফোন কৰিম আৰু অঁ তাৰপিছত আকৌ এতিয়া ভাত খালি নে কি অঁ অঁ দে পিছে হ'ব দে আকৌ ফোন কৰিম দে ময়ো ফোন কৰিম অঁ দে